মই হাঁহ কুকুৰা মই কয়লাৰ কুকুৰাটো পোহোঁ কয়লাৰ হেৰি কয়লাৰ মানে এইটো হেৰিয়া সোণালীটো আৰু সোণালী কুকুৰাটো পোহোঁ সেই কুকুৰাটো পুহি ডাঙৰ দীঘল কৰোঁতে লাগে চল্লিছ দিনমান লাগে আৰু সেই চল্লিছ দিনত কুকুৰাটো কণী পাৰিবলৈ চল্লিছ দিনত কণী চল্লিছ দিনত নাপাৰে পঞ্চাছ দিন লাগে পঞ্চাছ দিনতকৈ বেছিও লাগে ধৰক কণী পাৰোঁতে এই সোণালী কুকুৰাটো পুহি কণী পাৰোঁতে তাৰপিছত সিহঁতক সৰু দানাটো দিয়া হয় সেই সৰু দানাটো একেবাৰে পোৱালিতে দিওঁ পোৱালিতে দিয়া পিছত সিহঁতক যেতিয়া নেকি আনো যেতিয়া প কুকুৰা যেতিয়া কুকুৰা পোৱালিবোৰ ডাঙৰ কৰোঁ ডাঙৰ কৰোঁতে সিহঁতক সৰুৰে পৰা ডাঙৰ কৰিবলৈ এটা কাৰ্টুন লওঁ কাৰ্টুন নহ'লেও ধৰক আপোনালোকৰ ধুনীয়াকৈ এটা গঁৰালত গঁৰাল এছাইড এছাইডে ধুনীয়াকৈ এনেকৈ বেৰ দি সিহঁতক চাৰি ৰাউণ্ডটো বেৰ কৰি সিহঁতক তলত পতান পাৰি দিব লাগে পতানৰ ওপৰত আপুনি ধৰক কাগজ পাৰে বাতৰি কাগজ পাৰে অইন কোনো ধৰক বস্তা পাৰে বস্তা পাৰি সিহঁতক ওপৰত ৰাখিব লাগে বস্তা ওপৰত নেৰাখিলে সিহঁতক বস্তাৰ ওপৰত ৰাখিব লাগে বস্তাৰ ওপৰত ৰখাৰ পাছত সিহঁত ডাঙৰ হ'বলৈ লাগে আপোনাৰ চল্লিছ দিনমান লাগে সিহঁতক ডাঙৰ হোৱাৰ পাছত আমি বিকি দিওঁ বেপাৰীক দিওঁ নহ'লেও ধৰক আমাৰ ওচৰতে বজাৰ বহে বজাৰত মেকিপুৰত বিকোগৈ বিকিলে তাত আমি পাওঁ তিনি চাৰিশলৈকে পাওঁ সেয়াই আমাৰ ঘৰ চলাবলৈ হয় ঘৰখন চলোঁ কুকুৰা পালন কৰিয়ে ঘৰ চলোঁ ইটো সিটো কৰিবলৈ হয় কুকুৰা পুহিয়ে বহুত স্বাৱলম্বী হৈছোঁ সোণালী কুকুৰাবোৰ আচলতে সোনকালে ডাঙৰ হয় সিহঁতক দানা খোৱা হয় দানা খোৱালে সোনকালে ডাঙৰো হয় সোণালী কুকুৰাটো পুহি পেলাই আপুনি ডাঙৰ হোৱা পাছতে ভাত বা ভাতৰ লগত দানা দি দিব লাগে দানা দি দিলে সিহঁতে খাবলৈ ভাল পায় ভাতৰ লগত অকল দানাটো দিলেও ধৰক নিজৰ লষ্ট হয় নিজৰ লাভৰ কাৰণে এতিয়া নিজৰ লাভৰ কাৰণে আমি কুকুৰাটোক দানাৰ লগত ভাত মিক্স কৰি দিওঁ তাৰপাছত কুকুৰা ডাঙৰ হোৱাৰ পাছত আমি আধা কেজি আধা কেজি নহয় আধা কেজিমানত বিকিলেও আপুনি ধৰক ডেৰশ দুশ তেনেকৈ পাব আৰু পাব পাৰি আৰু তেনেকৈ নিবিকো আমি আমি বিকা চিষ্টেমটো হৈছে কুকুৰাবোৰ ডাঙৰ কৰি যেতিয়া নেকি সিহঁত এক কেজি চুৱেগৈ তেনেকুৱাখিনি সময়ত বিকোঁ তেনেকুৱাখিনি সময়ত বিকিলে আমি চাৰিশ চাৰিশলৈকে পাওঁ আৰু চাৰে তিনিশ চাৰিশ কেতিয়াবা চাৰে তিনিশও পাওঁ কেতিয়াবা চাৰিশও পাওঁ তেনেকৈ কৰিয়েই লাভ হয় আৰু সেই লাভৰ পৰাই আমাৰ ঘৰখন চলে ল'ৰা ছোৱালী স্কুলত দিবলৈ হয় তেনেকৈ আমি চলি আছোঁ এতিয়া কুকুৰা পালন কৰিবলৈ হ'লে আমি এইখিনি কষ্ট কৰিবই লাগিব কুকুৰা কলপাত দিব লাগিব কলপাত নহ'লেও ধৰক কিছুমান পাতজাতীয় সেনেকুৱাবোৰ মানে সোণালী কুকুৰাটোৱে বেছিকৈ খায় আৰু সোণোৱালী সোণালী কুকুৰাটো কণী পাৰিবলৈ অলপ দিন লাগে সেই অলপ দিন লাগিবলৈৈকে সিহঁতক বহুত খোৱাব লাগে আৰু তেনেকৈ খোৱালে সিহঁত সিহঁত বহুত ধুনীয়া ধুনীয়াকৈ ডাঙৰ হয় আৰু ডাঙৰ হ'লে তেনেকৈ আমি পইচাটো ল'ব পাৰোঁ মানে স্বাৱলম্বীও হ'ব পাৰোঁ সোণালী কুকুৰাটোত পুহিলে লাভ আছে লোকেল কুকুৰাটোতকৈ লোকেলটোও পোহোঁ লোকেলটো ঘৰুৱাভাৱে সিহঁতক পালন কৰোঁ লোকেল পোহোঁ তাৰপাছত হাঁহ পোহোঁ এনেকৈ মানে বেলেগ বেলেগ জাতৰ কুকুৰা পোহোঁ হাঁহ পোহোঁ হাঁহ পালন কৰোঁ তাৰপাছত এনেকৈ সৰু সুৰাকৈ মোৰ সংসাৰখন মই চলাই আছোঁ কুকুৰা এটা ডাঙৰ কৰিবলৈ আমাৰ চল্লিছ দিনমান লাগে সেই চল্লিছ দিনতে আমি সেই কুকুৰাটো ইমান আপডাল কৰিব লাগে ইমানো নহয় আৰু মানে যিমানখিনি পাৰোঁ আমি সিহঁতক অলপ মানে সময় দিব লাগে সেই সময়কণতে সিহঁতে বহুত মানে ধুনীয়া এটা ৰিজাল্ট দিয়ে সেই ৰিজাল্টটোৱে সিহঁতে যেতিয়া নেকি কণী পাৰিব সেই কণীটো আপুনি দছ টকাকৈ বিক্ৰী কৰিব পাৰিব আপুনি দোকানত বিক্ৰী কৰোঁ মই নহ'লেও ওচৰৰ মানুহবোৰে ওচৰৰ মানুহে বিচাৰি আহে কেতিয়াবা সিহঁতক বিক্ৰী কৰোঁ তাৰপাছত যেতিয়া নেকি তাৰ মতা কুকুৰা থাকে মতা কুকুৰাটো ডাঙৰ কৰি এক্সট্ৰাকৈ বিকো মটাৰ কুকুৰাটোতো ডাঙৰ কৰিলে বেছি দাম পাওঁ মতা কুকুৰাটো এক্সট্ৰা দাম থাকে মাইকী কুকুৰাবোৰতো এক্সট্ৰা দাম থাকে মাইকী কুকুৰাবোৰ এতিয়া কণী পৰাৰ পাছত সিহঁতৰ কণীটো বিক্ৰী কৰি সিহঁত সিহঁতকো পাছত কণী পৰাৰ পাছত বিকি দিয়া হয় বিকি দি সেই চামটো শেষ কৰোঁ তাৰে দুজনী এজনী থওঁ তাৰপাছত আকৌ এখিনি পোৱালি ভৰাওঁ সেই পোৱালিখিনি ভৰোৱা পাছতো সেই একেটাই একে এটা নিচিনাকৈ কৰোঁ হেৰি এনেকুৱা মানে ঘৰা এটাত থৈ দিওঁ সেই ঘৰাটোত থৈ তাত আমি খেৰ পাৰি দিব লাগিব বাতৰি কাগজ পাৰি দিব লাগিব বাতৰি কাগজ পৰাৰ পাছত তাৰ ওপৰত আমি পোৱালিখিনি ৰাখিব লাগিব পোৱালিখিনি ৰাখি তাত গুড়ৰ তাত গুড়ৰ পানী দিওঁ গুড়ৰ পানী দিলে মানে পোৱালিবোৰৰ সহজতে বেমাৰ আজাৰ নহয় সহজে পোৱালিবোৰ ডাঙৰ হয় আৰু কুকুৰাৰ বেমাৰটো নালাগিবৰ কাৰণে সিহঁতক আমি এটা দৰৱ দিওঁ সেই দৰৱটো চকুত দিওঁ সেই চকুত দিলে মানে সিহঁতৰ পানী লগা বেমাৰটো কম হয় নহ'লে সিহঁতৰ পানী লগা বেমাৰটো হ'বলে ধৰে আৰু সিহঁতক সদায় গৰমত ৰাখিব লাগে যেতিয়া নেকি পোৱালিতে আমি আনো তেতিয়া অকণমান মানে সিহঁতক লাইটৰ পোহৰত ৰাখিব লাগে লাইটৰ পোহৰত ৰাখি এনেকুৱা কাৰ্টুনতে হওক নহ'লে বা এনেকুৱা গঁৰালতে হওক য'তেই নহওক আমি সেনেকুৱা জেগাত ধুনীয়াকৈ সিহঁতক মুকলিকৈ থওঁ যাতে ইটোৱে সিটোৰ গাত হেঁচা মাৰিব নোৱাৰে তেনেকুৱাকৈ পোৱালিবোৰ ছাইড লগাই লগাই থৈ পাৰ্ট পাৰ্টকৈ এশ পোৱালি থ'লে ধৰক পঞ্চাছটা পোৱালি এটা ছাইডে পঞ্চাছটা পোৱালি এটা ছাইডে এতিয়া দুশ থ'লে ধৰক দুশ এশ এক্সট্ৰা ছাইডে ডাঙৰকৈ এখন বেৰা দি ল'ব লাগে তাৰপাছত আকৌ চিলিঙি চিলিঙি দিলেও হয় নহ'লেও এনেকৈ মুঠতে ধুনীয়াকৈ বেম বেৰা দি লওঁ বেৰা দি পিনে দুটা ছাইডে দুটা ছাইডে কুকুৰা ৰাখোঁ সোণালী কুকুৰা তাৰ মাজতে আপোনালোকে নিজৰ যোনবোৰ লোকেল কুকুৰা পোহে সেই লোকেল কুকুৰাও উমনি দি পোৱালি উলিয়ায় সেই কুকুৰাও সেয়াত সোমোৱাই দিব পৰা যায় তাত সোমোৱাই সেই লাইট দি লাইট দি ডাঙৰ কৰোঁ কাৰণ লাইটটো দি ডাঙৰ নকৰিলে সিহঁতে মাকৰ যোনটো উম সেই উমটো নাপায় সেই উমটো পাবৰ কাৰণে লাইটৰ পোহৰটো দিয়া হয় লাইটৰ পোহৰটো দিলে এই পোৱালিবোৰ গৰম ভাপটো পায় গৰম ভাপটো পাই পোৱালিবোৰ ধুনীয়াকৈ ডাঙৰ হ'বলৈ ধৰে ডাঙৰ হৈ পোৱালিবোৰ আমাক যাতে আমাক এটা কণী দিব কণী পাৰি দিব সেই কণীটোৰ পৰা এটা পইচা আহিব আৰু সিহঁতে সিহঁতকতো বিক্ৰী কৰি পইচা পাম সেইবোৰ কৰিবৰ কাৰণেতো আমি এইখিনি কষ্ট কৰিবই লাগিব সেই কষ্টখিনি ফল পাবৰ কাৰণে কুকুৰাটো ধুনীয়াকৈ আমি টাইমমতে সিহঁতক দানা দিব লাগিব দৰৱ দিব লাগিব দুমাহ তিনিমাহৰ পাছত বেজী দিয়াই থাকিব লাগে পৰাপক্ষত নোৱাৰিলে নাই সেইটো নিজৰ কথা সিহঁতক বেজী দি থাকিলে এই বেমাৰ এটা যে হয় চৰ্দি সেই বেমাৰটোৰ পৰা বাচে কুকুৰাৰ অলপতে বেমাৰটো লাগে সেই চৰ্দি লগা সেইটো নহ'বৰ কাৰণে সিহঁতক ধুনীয়াকৈ সিহঁতক ধুনীয়াকৈ আমি দৰৱ পাতি দিব লাগে আৰু সিহঁত কণী পাৰিবৰ কাৰণে কণী পাৰিবৰ কাৰণে আমি এটা এটা ধুনীয়াকৈ সজা পাতি দিব লাগে যেনেকুৱাকৈ নহওক কাৰ্টুনত হওক বস্তাত হওক তাত ধুনীয়াকৈ উম উম উঠি এনেকৈ থ'ব পৰাকৈ ওম উঠি নুঠিলেও মানে এনেকৈ খেৰ পাৰি দিলে তাত কণী এটা পাৰিলে ধৰক এনেকৈ কেইবাজনী কুকুৰাই কণী পাৰিলে তাৰ সেই কণীবোৰ এটা এটাকৈ সংৰক্ষণ কৰি নেক্সট এটা আকৌ পাৰিবৰ কাৰণে থওঁ থোৱাৰ পাছত সেই কণীবোৰ আনি কণীবোৰ আনি আমি আকৌ বিক্ৰী কৰিবলৈ লাগোঁ সেই কণীখিনি বিক্ৰী কৰা পাছতে আমাৰ যেতিয়া নেকি শেষ হয় সেই কণী কণীৰ সেই পাৰ্টটো যেতিয়া শেষ হয় তাৰপাছত আমি ডাঙৰ কৰোঁ কুকুৰাবোৰ কুকুৰাবোৰ ডাঙৰ কৰাৰ পাছত আকৌ আমাৰ যেতিয়া নেকি বিকিব পৰা চাইজৰ হয় সাতশ গ্ৰাম আঠশ গ্রাম নহ'লে ধৰক এক কেজি আমাৰ জোখৰ সেনেকুৱা হোৱাৰ লগে লগে আমি কুকুৰাবোৰ বিক্ৰী কৰোঁ বিক্ৰী কৰিবলৈ আমাৰ ওচৰতে বজাৰ বহে সেই বজাৰৰ মেকিপুৰ বজাৰতে আমি বিক্ৰী কৰোঁ নহ'লেও বা আমি আৰু বেলেগ বেপাৰী আহে বেপাৰীক দিওঁ নহ'লেও ধৰক এই ওচৰ পাঁজৰে মানুহে বিচাৰি আহে তেনেকৈ তিনিশ চাৰিশ তেনেকুৱাকৈ পৰা পোৱা হয় লোকেল প্ৰত্যেকবাৰে দামটো সমান নাথাকে মানে কুকুৰাৰ কেতিয়াবা হ'ব চাৰে তিনিশ কেতিয়াবা হ'ব চাৰিশ মানে হাঁহ পুহিলেও সেই তেনেকুৱা ধৰক হাঁহো পালন কৰোঁ হাঁহ পালন কৰিলেও সেই একেটাই একেটাই প্ৰচেছ তাত আমি কুকুৰা হাঁহবোৰ যেতিয়া নেকি পোৱালি হয় হাঁহ পোৱালিতে কুকুৰা হাঁহ কণী এতিয়া কুকুৰাকো উমনি দিয়া হয় কুকুৰাইও উমনি লয় হাঁহ পোৱালি ধুনীয়াকৈ কুকুৰা এজনী মাক কুকুৰা এজনীক হাঁহ পোৱালি দি সেই কুকুৰাজনীকে কুকুৰা পোৱালিকেইটাৰ মাক কৰি সিহঁতক এই ধুনীয়াকৈ ডাঙৰ দীঘল কৰে সিহঁতকো সেই আমি একেই পানী দিব লাগে দানা দিব লাগে সিহঁতক ডাঙৰ হোৱাৰ পাছত ধান দি দিলে সিহঁত ডাঙৰ হৈ আহে তেনেকৈ কুকুৰা পালন কৰোঁ হাঁহ পালন কৰোঁ হাঁহ এটা বিকিলে ধৰক পাঁচশ ছশ তেনেকৈও পোৱা যায় তেনেকৈ আমি হাঁহ কুকুৰা পালন কৰি আমাৰ ঘৰখন চলি আছে কুকুৰা এটা কণী কণী পৰা কুকুৰা এজনী যেতিয়া নেকি উমনি ল'বলৈ ধৰে কণী পাৰি শেষ হোৱাৰ পিছত যেতিয়া নেকি উমনি ল'বলৈ ধৰে সিহঁতক ধুনীয়াকৈ আমি এটা কাৰ্টুনত কাৰ্টুনত ধুনীয়াকৈ খেৰ পাৰি দি তাত সিহঁতক কণী কণী নহয় আচলতে সিহঁতক সেই উমনি ল'বলৈ ধুনীয়াকৈ খেৰ পাৰি দিব লাগে খেৰ পাৰ ধৰক ধুনীয়াকৈ জেগাডোখৰ চাফ চিকুণকৈ ৰাখিব লাগে কুকুৰা হওক হাঁহেই হওক জেগাডোখৰ যিমানে চাফ চিকুণকৈ ৰাখক সিমানে কুকুৰাও বেমাৰ আজাৰ কমকৈ লাগিব এতিয়া বৰষুণ দিলে কুকুৰাবোৰ মেলি মেলিব নালাগে বৰষুণৰ পানী খাই সিহঁতৰ বেমাৰ হয় সেইবোৰৰ পৰা সাৱধান হৈ থাকিব লাগে কুকুৰাৰ পালন পালনটো সহজেই উপায়তো কৰিব জানিলে এতিয়া আমি কৰি আছোঁ ভাল পাইছোঁ মই কুকুৰা পুহি বহুত স্বাৱলম্বীও হৈছোঁ মই কুকুৰা পুহি ভালো পাইছোঁ কুকুৰাক আপডাল কৰি আপডাল যেনেকৈ কৰিব লাগে তেনেকৈ পইচা কেইটকাও পোৱা যায় কষ্টৰ বিনিময়ত যিটো ফল পাওঁ ভাল লাগে সেই ফলটো ভালেই কুকুৰা পোৱালি এতিয়া আমি ওচৰৰে নাজিৰাৰ পৰা সংগ্ৰহ সংগ্ৰহ কৰোঁ কুকুৰা পোৱালি পঞ্চাছ এশ দুশ তেনেকৈ অনা হয় তেনেকৈ আনি সিহঁতক গঁৰালত থৈ ধুনীয়াকৈ ডাঙৰ কৰোঁ